মোৰ পৰিয়ালে দিনে দুশ পঞ্চাছ গ্ৰামকৈ মিঠাই সেৱন কৰে মোৰ মতে অতি বেছি পৰিমাণে মিঠাই সেৱন কৰাতো মানুহৰ বাবে লাভদায়ক নহয় আৰু মিঠাই অধিক পৰিমাণে মিঠাই খালে নানা ধৰণৰ বেমাৰ হ'ব পাৰে যেনে ডায়েবেটিছ ছুগাৰ তাৰপৰা পেলু তাৰপৰা দাঁত পোকে খোৱা দাঁত পোকে খালে ব বিষোৱা ইত্যাদি বহুত নানা ধৰণৰ বেমাৰ হ'ব পাৰে দাঁত পোকে খালে মানুহৰ দাঁতৰ সিৰটো বহুত বিষায় আৰু বিষত মানুহ শুব নোৱাৰে বা পেট বিষ হয় ইত্যাদি নানা ধৰণৰ বিষ হোৱাৰ সম্ভাৱনা থাকে